হেল্ল' হেল্ল' লখিমী মই অৰূপে ক'লোঁ অঁ অঁ এই হেৰি নহয় আমি এটা প্ৰগ্ৰেম কৰিছোঁ মানে এই সত্ৰসমূহ চোৱাৰ সত্ৰসমূহ আমি চাম বুলি ভাবিছোঁ মাজুলীৰ সত্ৰসমূহ তাকে আমাৰ বন্ধুবৰ্গ আমি কেইজনমান লগ লৈছোঁ তাকে আমি আউনীআটী সত্ৰ দক্ষিণপাট সত্ৰ এনেকৈ সেয়া চামগুৰি সত্ৰ বিশেষকৈ চামগুৰি সত্ৰলৈ মুখাৰ ওপৰত এটা আমি চাম বুলি ভাবিছোঁ গতিকে তোমালোকো ওলাবা চাগৈ অঁ তুমি ওলোৱা তাৰ পিছতে আৰু তোমাৰ যদি কোনোবা ল'ৰা ছোৱালীয়ো নিব পাৰিবা এতিয়া আমি গাড়ী এখন লৈছোঁ সৰু গাড়ী এখন তাতে লৈ দহ পোন্ধৰজন যাব পাৰিম আমি ট্ৰেভেলাৰ এখন লৈছোঁ অঁ তাতকৈ বেছিয়ো যাব পৰা হ'ব কেইজনমান তাৰ পিছত আমি চামগুৰি সত্ৰৰ মুখা যিহেতু অঁ এতিয়া পৃথিৱীৰ বিখ্যাত হৈছে গতিকে আমি চামগুৰি সত্ৰৰ মুখাৰ ওপৰত আমি এটা ভাল হেৰি এটা চাব পাৰিব আমিও তেনেধৰণে হেৰি যিজন মানে সত্ৰৰ সত্ৰীয়া যিজন মুখা শিল্পী পদ্মশ্ৰী হেমচন্দ্ৰ গোস্বামী তেওঁৰপৰা আমি যথেষ্টখিনি সেই শিকিব পাৰিম বা আমি গ'লে আমি দেখিব পাৰিম তেওঁ কিছুমান নতুন হেৰি উলিয়াইছে টেকনিক উলিয়াইছে যে আগৰ মুখা আছিলে গুৰুজনাৰ শংকৰ শ্ৰীমন্ত শংকৰদেৱে তেওঁ কীৰ্তি প্ৰথম অৱস্থাত মুখা সৃষ্টি কৰিছিলে ভাওনাত মুখা ব্যৱহাৰ কৰিছিলে আৰু সেই মুখাকে এতিয়া বিশ্ব বিখ্যাত বিশ্ব সকলো দেশে দেশে সেই মুখা চাবলৈ মাজুলীলৈ আহিছে সেই যিটো টেকনিক তেওঁ উলিয়াইছে আগৰ মুখায়ে কথা ক'ব নোৱাৰে এতিয়া মুখাই তেনেকুৱা ধৰণৰ ব্যৱস্থা কৰিছে গতিকে সেইখিনি চাই ভাল লাগিব গতিকে আমি এই এই নৱেম্বৰ মাহৰ পোন্ধৰ তাৰিখৰ ভিতৰতে আমি এটা প্ৰগ্ৰেম কৰিম তোমলোকো ওলাবা নহয় জানো বাৰু বেয়া হ'ব নেকি বাৰু অঁ অঁ ঠিক আছে অঁ ওলাবা তেতিয়াহ'লে দেই আমি খবৰতো ল'ম বাৰু অঁ অঁ ঠিক আছে হ'ব তেতিয়াহ'লে অঁ ওলাবা হ'ব